অঁ হেল্ল' কওকচোন অঁ কোৱাচোন অঁ হয় নেকি তেতিয়া হেৰি কৰিবা তুমি সময় মানে নালাগে নালাগে ঘৰৰপৰা ধান আনিব নালাগে তুমি মানে এই সপ্তাহৰ ভিতৰতে আহিবা কিন্তু দুদিনৰ আগত মোক ক'বা তেতিয়া মানে মই ধানকেইটা তিয়াব লাগিবতো হুৰুম ভাজিবলৈ দুদিন তিয়াই থ'ব লাগিব তাৰ পিছত তুমি দুদিনৰ আগত কৈ দিবা আহা আহি কৈ দিবা মই তিয়াই দিম তাৰপৰা আহিবা মই এই সপ্তাহত আছো বাৰু ফ্ৰীয়েই হৈ আছো পিছৰ সপ্তাহত আকৌ মোৰ ইফালে বিয়া আছে বিয়া খাবলৈ যাম ছোৱালীহঁৰ তাত এই ছোৱালীহঁৰ তাত আছে আমাৰ তালৈ যামগৈ ধান চান আনিবলৈ একো নালাগে অঁ দুদিনৰ লগতে আহে কৰি দিবা তুমি অকণমান আগবেলাৰ ভিতৰতে আহিবা আৰু তেতিয়া দিনে পোহাৰে কামটো কৰি আজৰি সেইটো অকণ মেহমদ আছে যে কামত ঠিক আছে ঠিক আছে হ'ব তেতিয়া হ'ব